মই যদি কওঁ যে মোৰ কামত কেতিয়া ভুল হৈছিল বা কেতিয়া আমি ভুল কৰোঁ তেতিয়াহ'লে মই ডিব্ৰুগড়তে হৈ থকা আচলতে এটা গ্ৰন্থ মহোৎসৱ সেই গ্ৰন্থ মহোৎসৱত মই অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছিলোঁ আৰু সেই গ্ৰন্থ মহোৎসৱত সেই অনুষ্ঠানটিলৈ মই গৈছিলোঁ ৰেডিঅ'ৰ এটা অনুষ্ঠান কৰিবৰ বাবে আৰু মই সেই অনুষ্ঠানসমূহ ৰেকৰ্ডিং কৰি আনিছিলোঁ তাৰপিছত মই যেতিয়া অনুষ্ঠানটি এটা প্ৰগ্ৰেম হিচাপে বনালোঁ তেতিয়া মোৰ ভুল হৈছিল যে মই সেই অনুষ্ঠানটিৰ সৈতে জড়িত কিছুমান মানুহৰ ইণ্টাৰভিউ লোৱা নাছিলোঁ তেওঁলোকৰ সাক্ষাৎকাৰ মই গ্ৰহণ কৰা নাছিলোঁ সেয়া মোৰ থাকি গৈছিল সেয়া আচলতে অসাৱধানবশতঃই হওক বা ভুলবশতঃই হওক সেয়া মোৰেই ভুল আছিল যে মই সেই অনুষ্ঠানটিৰ লগত জড়িত হৈ থকা খাদ্য বিভাগতেই হওক বা সেই অনুষ্ঠানটি কিদৰে প্ৰচাৰ হৈ আছে সেই প্ৰচাৰ হৈ থকা প্ৰচাৰৰ লগত জড়িত মানুহখিনিৰ পৰা কোনোধৰণৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা নাছিলোঁ কিন্তু সেই কথা পিছত মোক মোৰ অনুষ্ঠান কাৰ্যবাহী যি আছে তেখেতে মোক উনুকিয়াইছিল আৰু তেখেতে মোক অকণমান টানকৈও কৈছিল যে অনুষ্ঠান এটা কৰিবলৈ গৈছা যেতিয়া কিয় খুটিনাটি মাৰি অনুষ্ঠানটো কৰা নাই তেতিয়া মই মোৰ ভুল স্বীকাৰ কৰিছিলোঁ আৰু মই পৰৱৰ্তীদিনা গৈ ৰাতিপুৱা সোনকালে গৈ সেই পুনৰ গ্ৰন্থমেলাত উপস্থিত হৈছিলোঁ আৰু উপস্থিত হৈ মই তাৰ যিসমূহ কৰ্মকৰ্তা আছিলে যিসমূহে অহৰহ গ্ৰন্থমেলাখন সফল ৰূপেৰে আচলতে হৈ উঠাত ইমানখিনি অৰিহণা যোগাই আছিলে মই সেই ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰিছিলোঁ তেওঁলোকৰ মনৰ ভাৱ লৈছিলোঁ তেওঁলোকে মোক খুব উৎসাহেৰে কথাসমূহ জনাইছিল মই সেই কথা তেতিয়া আচলতে অনুধাৱনো কৰিছিলোঁ যে তেখেতলোকক এৰি দিলে আমাৰ এই অনুষ্ঠানটি আচলতে আধৰুৱা হৈ ৰ'ব তদুপৰি মই সেই গ্ৰন্থমেলালৈ অহা যিসমূহ গ্ৰন্থপ্ৰেমী সেইসমূহৰো ইণ্টাৰভিউ লৈছিলোঁ আৰু সকলোখিনি লৈ পেলাই যেতিয়া পুনৰ অনুষ্ঠান এটা বনাইছিলোঁ ৰেডিঅ'ৰ বাবে যেতিয়া এটা অনুষ্ঠান প্ৰস্তুত কৰিছিলোঁ তেতিয়া আচলতে সকলোৱে মোক সেই অনুষ্ঠানটো ভাল হৈছে বুলি কৈছিলে আৰু এইদৰে মই মোৰ ভুলটো শুদ্ধ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু এইদৰে মই মোৰ সেই বেয়া পৰিস্থিতিটো ভালদৰে চম্ভালিছিলোঁ